যেনেধৰণে প্ৰতিটো কৰ্মৰে এটা কৌশল থাকে প্ৰতিটো কাৰ্য্য়কৰ এটা কৌশল থাকে কাৰ্য্য়টোক সহজ কৰি তুলিবৰ কাৰণে ঠিক তেনেধৰণে সাঁতোৰতো কৌশল থাকে যদি এজন মানুহে সাঁতুৰি গৈ থাকোঁতে বহুত দূৰ সাঁতুৰি গৈ থাকোঁতে যদি তেওঁ হয়টো মাজত ভাগৰ লাগে বা যদি তেওঁ উশাহ নিশাহ লোৱাত কষ্ট হয় তেওঁ সেই সাঁতোৰটোক সলনি কৰি চিলনি সাঁতোৰো দিব পাৰে চিলনী সাঁতোৰ দি পেলাই যদি সাঁতোৰে তেওঁ তেতিয়া উশাহ নিশাহ লোৱাত কষ্ট নহয় খুব সুন্দৰভাৱে তেওঁ উশাহ লৈ সাঁতুৰি সাঁতুৰি কৰি থাকিব পাৰে আৰু যদি আমি যদি বুৰ মাৰিব লগা হয় বুৰ মৰাৰ আগত আমি পানীৰ পৰা ওপৰত মানুহজন উপঙি লৈ বহুত বহু সময় আমি উশাহটো ভাল ধৰণে উশাহটো লৈ পেলাই আমি পানীৰ তলত বু বুৰ মাৰিব পাৰোঁ সেই উশাহটো থকালৈকে মানুহজন বুৰ সেই পানীৰ তলত সিমান সময় আমি বুৰ মাৰিয়ে থাকিব পাৰোঁ বা সেই মানুহজন সাঁতোৰবিদজন পানীৰ তলত তেওঁ থাকিব পাৰে আৰু যদি তেওঁ উশাহ নিশাহত কষ্ট পায় তেওঁ সেই চিলনী সাঁতোৰ দি অতি সহজভাৱে সাঁতুৰি পাৰ হ'ব পাৰে আৰু সাঁতোৰত সেয়ে আৰু বিভিন্ন কৌশল থাকে সেই বিভিন্ন কৌশলখিনি অৱলম্বন কৰি এজন সাঁতোৰবিদে সাঁতোৰখিনি সাঁতোৰটো তেওঁ সম্পূৰ্ণ কৰিব পাৰে বা সাঁতুৰিব পাৰে